মই ঘৰতে আছো তই কি অকস্মাতে ফোন কৰিলিদেখোন হয় নেকি কি হ'লি মোক জনোৱা নাই আহ হ'লি মই ঘৰতে আছো তই উলাই থকা হ'লে পৰা হ'লে আৰু দুয়ো খবৰ লৈ আহোঁ অঁ গাড়ী এখন ভাড়া কৰি যাম দে তই তই কি আহি পাইছা অঁ বাগদেৱা চক পাইছা মইও খাৱাৰপৰা আহোঁ মানে

এই বইয়া হ'লেও কথা নাই দে তই আহ উলাই মই একলা গ'লেও কথা নাই বয়া শুনি যাব লাগেতো লেখা নাই নহয় অঁ তই এইখিনিক লগিন আহ এয়েতো তই আহি থাক অঁ মই পাহেৰি বা সোনকালে আহিলে মই ফোন কৰিম তই যদি সোনকালে আহিবা তই ফোন কৰিবি অঁ দে দে অঁ অঁ